অঁ কোনে হা অঁ হয় হয় হয় অঁ

এই বেংকৰ আপোনাৰ এই এগ্ৰিকালচাৰ লোন ল'বৰ কাৰণে বেংকত এটা এই ফৰ্ম আছে এবিধ সেই ফৰ্মখন লৈ পেলাই মানে আপুনি বেংকৰ হেৰিত লগত যোগাযোগ কৰিব লাগিব ফৰ্মখন দি মই এইখিনিতে হে হয় এগ্ৰিকালচাৰ অফিচৰ হেৰি মানে বেংকতে এখন মানে ফৰ্ম পূৰাব লাগিব ল'ব লাগে বুলি এই তাৰপিছত আৰু এতিয়া মই মানে ল'লোঁ মই হেৰি আশী হেজাৰমান লৈছোঁ মই লোন এইটো তাৰমানে এখন হেৰি কিবা কিবি ল'বৰ কাৰণে তাৰপিছত আকৌ এতিয়া খেতিৰ দিনত এতিয়া বয় বস্তুবোৰৰ দাম খুব বাঢ়ি গ'ল গতিকে মানে কিনিবৰ কাৰণেও মানে অলপ পইচা দৰকাৰ হৈ গৈছেতো গতিকে অঁ তাৰপিছত আৰু মই এইটো ক্ষেত্ৰত মানে ফৰ্ম চৰ্ম আনি কৰি মানে অলপমান সহায় কৰি দিম বাৰু এই কোনদিনাখন মানে যোৱাটো হেৰি হয় এই মই কৰি দিম সেইটো মই মানে অলপ নিজেও লৈছোঁ যেতিয়া আৰু এনেই মেনেজাৰৰ লগত মোৰ অলপমান ভাল এটা টাৰ্ম আছে যে মই সোনকালে পোৱাৰ ব্যৱস্থা কৰি দিম মই অঁ অ' ঠিকেই আছে বাৰু ঠিকে আছে বাৰু মানে ঠিক আছে বাৰু মই সময়ত সহায় কৰিমগৈ বাৰু মই এইকেদিনতে গৈ আছোঁ বাৰু দেই অঁ হ'ব